অসমৰ মানুহে সকলোৱে অংশগ্ৰহণ কৰে আমাৰ ৰঙালী বিহু ভোগালী বিহু দুৰ্গা পূজা আৰু ৰাস এইকেইটা উৎসৱত খুব বেছি অংশগ্ৰহণ কৰে অসমৰ মানুহে মাজুলীৰ ৰাস উৎসৱৰ কথা সকলোৱে জানে কিন্তু মাজুলীতকৈ আকৌ নামনি অসমত যথেষ্ট বৃহৎ মানে ৰাস উৎসৱ হয় যদি নামনি অসমৰ আমি ৰাস উৎসৱৰ কথা ক'বলৈ যাওঁ হাউলীৰ ৰাস উৎসৱ বঙাইগাঁৱৰ ৰাস উৎসৱ এইবিলাক যথেষ্ট মানে ডাঙৰকৈ হয় আৰু তাৰ পিছত বিহু মুকলি বিহু অনুষ্ঠিত হয় মুকলি বিহুত যথেষ্ট সংখ্যক অংশ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে আৰু যথেষ্ট সংখ্যকে মানে চাবলৈ যায় মুকলি বিহু আৰু বিহুৰ সময়ছোৱাত আমাৰ ইয়াতে মানে সাংস্কৃতিক অনুষ্ঠানবিলাক অনুষ্ঠিত হয় আৰু সেইবিলাকো যথেষ্ট মানুহে মানে চাবলৈ যায় গতিকে এইবিলাক উৎসৱেই আৰু দুৰ্গা পূজা নিশ্চয়কৈ দুৰ্গা পূজা অসমৰ দুৰ্গা পূজাত সকলোৱে নতুন কাপোৰ ল'ব এনেধৰণৰ আৰু গতিকে দূৰ্গা পূজাত যথেষ্ট মানে পাৰ্টিচিপেচন হয় অসমৰ মানুহৰ যদিও দুৰ্গা পূজাটো আমি মানে হেৰি বঙালীসকলৰ উৎসৱ বুলি কওঁ কিন্তু তাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে দুৰ্গা পূজা চাবলৈ যায়েই আৰু পূজাৰ জেলেপী খায়েই গতিকে দুৰ্গা পূজাটো এটা বিৰাট ডাঙৰ উৎসৱেই অসমৰ কাৰণে আৰু বাকী মে ডাম মে ফি হওক বা এনেকুৱা ধৰণৰ উৎসৱবিলাক আপোনাৰ আহোম মানুহৰ কাৰণে নাইবা মানে বিশেষ গ্ৰুপ অফ পিপলৰ মানে বিশেষ শ্ৰেণীৰ লোকসকলৰ কাৰণেহে এইবিলাক উৎসৱ কিন্তু সকলোৱে অংশগ্ৰহণ কৰা হ'ল আপোনাৰ দুৰ্গা পূজা ৰাস মহোৎসৱ এইবিলাক আৰু আৰু বিহু